মই গৈছিলোঁ চৰাইদেউ পাহাৰলৈ তাত বহুত ভাল লাগিল গৈ মই গৈছিলোঁ আৰু মোৰ লগত ভাইটি ভণ্টিহঁত গৈছিল কে কেইজন কেইগৰাক কে কেইটামান আৰু মা গৈছিল দাদা গৈছিল দেউতা গৈছিল বহুত ভাল লাগিল তাত গৈ গৈ ফুৰিলোঁ বহুত ফুৰিলোঁ ভাইটিহঁতেও দেখিলে ভণ্টিহঁতেও দেখিলে

খানা খাই ও ভাত খালোঁ গাহৰি গাহৰি লৈ গৈছিলোঁ গাহৰি মাংস গাহৰি পুৰিলোঁ গাহৰি পুৰি খালোঁ ভাজি খালোঁ বহুত ভাল লাগিল তাত গৈ আৰু তাতে মানে বহুত ও ভাল ঠাই হয় তাতে চৰাইদেউ পাহাৰ পাহাৰত আছে মৈদাম আছে চৰাইদেউ পাহাৰৰ মৈদাম ওম মৈদামত গৈ তাতে বহুত ভাল ভাল দেখিলোঁ তাতে বহুত মানে চাফ চিকুণ ঠাই হয় তাতে দেখি মেলি ভাল লাগিল গৈ সিমানে আৰু তাতে আমি ভাত খালোঁ গাহৰি মাংস খালোঁ হাঁহ মাংস খালোঁ

সিমানে আৰু